হয় মই প্ৰায় ছবি আঁকি থাকোঁ ছবি আঁকি মই ভাল পাওঁ বৰ্তমান লগতে মই এখন আৰ্ট ইস্কুলতো সোমাইয়ো আছোঁ কলেজৰ প্ৰায় ছবি ময়ে আঁকিছোঁ যেতিয়া কলেজত ৱাল মেগাজিন বনোৱাৰ সময় হয় তাত আঁকিবলে থকা সম্পূর্ণ ছবিখিনি মই নিজে অঁকা কলেজৰ দেৱালতো মই ছবি অংকণ কৰিছোঁ আলোচনীৰ বেটুপাতত আঁকিবলে থকা ছবিখিনিও আঁকিছো মই বিশেষকৈ কলেজত নাক অহাৰ আগত যেতিয়া ৱাল পেইন্টিং কৰা হৈছিল তাত মই অংকণ কৰা ছবিটোৱে বেছিকৈ আকৰ্ষিত কৰিছিল বুলি সকলোএ মুখত শুনিব পোৱা গৈছিল তেতিয়া মই নিজকে মোৰ অংকণক লৈ গৌৰৱ কৰিছিলো নাকত অহা সকলোৱে যেতিয়া মই অঁকা ছবিটো প্ৰশংসা কৰে কৰিছিল তেতিয়া মই গৌৰৱ অনুভৱ কৰিছিলো আৰু কলেজৰ আলোচনীতো যেতিয়া ছবি অংকণত মোৰ নামটো লিখা থাকে তেতিয়াও নিজকে গৌৰৱ অনুভৱ কৰোঁ মোৰ এই দক্ষতাক সকলোৱে প্ৰশংসা কৰে মোৰ মা দেউতাইও বহুত গৌৰৱ কৰে মোৰ এই দক্ষতাক লৈ লগতে বন্ধু বান্ধৱী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে মোক এই দক্ষতাৰ ওপৰত যথেষ্ট ভাল ভাল কথা কৈ মোক প্ৰশং প্ৰেৰণা দিয়ে মই পোৱা ফিদবেকভোৰ যথেষ্ট ইতিবাচক সকলোৱে ভাল ধুনীয়া হৈছে ছবিটোৱে আকৰ্ষণ কৰিছে তেনেকৈ ফিদবেক দিয়ে লগতে আগলৈ আৰু ভাল ভাল ছবি আঁকিবৰ কাৰণে আশীর্বাদো দি থৈ যায় লগৰবোৰে বেছিকৈ প্ৰেক্টিকেল বহীত আঁকিবৰ কাৰণে মোক দিয়ে যোনখিনি আঁকিবলে থাকে ছবি প্ৰেক্টিকেল বহীত সেই ছবিসমূহ মইয়ে প্ৰায় আঁকি দিওঁ নিজৰখনতো সিহঁতৰখিনিতো হেতি বিশ্বাস কৰে যে মই আঁকিলে হেনু হেতি নম্বৰটো বেছিকে পাব সেইকাৰণে আঁকিবলে দিয়ে ময়ো আঁকি দিওঁ আৰু কিছুমান লগৰ আছে সিহঁতি মোৰ অংকণ ভাল হোৱাৰ কাৰণে কেইবাখনো ছবি মোৰ হাতৰ পৰা আঁকি নি ঘৰত সজাবৰ কাৰণে নিছে লগতে হেতৰ পৰিয়ালৰ মানুহকো দিছে আৰু গিফ হিচাপেও প্ৰায়ভাগে তেনেকে নিবলে আহিছে মোৰ পৰা ছবি আঁকি ভাল লাগে এনেকে